অ' জানানে যোৱাকালি যে মই হোম থিয়েটাৰটো লৈছিলোঁ উমংগৰ পৰা মানে আমাৰ আগৰ হোম থিয়েটাৰটো বেয়া হৈ গ'ল ভালদৰে নাবাজে আৰু কেতিয়াবাতো গান চান শুনিবলে লাগেই হোম থিয়েটাৰ এটা তাৰ কাৰণে গ'লোঁ উমংগত ল'লোঁ থিয়েটাৰ হোম থিয়েটাৰটো আৰু দৌৰা দৌৰিত মই ভালকৈ চেকো নকৰিলোঁ ঘৰত আহি চাইছোঁ শুনিছোঁ মাতবিলাক ভালকৈ নাহে ফাটা ফাটা আৱাজ আহিছে আৰু ছাউণ্ডটোও ভালকৈ নাই ওলোৱা একদম কম ছাউণ্ড মানে ইমান বেয়া হ'ব বুলি ভবাই নাছিলোঁ জানানে আৰু মানে নেক্সট টাইম যে মই সেইখন দোকানততো নাযাওঁৱেই আৰু মানে বেলেগকো যে ৰিকমেণ্ড নকৰোঁ যে সেইখন দোকানত যাবা একদম মানে বেয়া কণ্ডিশ্যনৰ এটা হোম থিয়েটাৰ এটা দি দিছে হেই অলপ চেক কৰিতো দিব লাগে ন এনেকুৱা বস্তু দিছে মানে তুমি ইউজ কৰিবই নোৱাৰা